মই অনলাইনৰ পৰা বহুত বস্তু আনোঁ পেণ্ট ছেণ্ডেল ছাৰ্ট টি ছাৰ্ট তাৰপাছত জিনচ্ চব আনোঁ কিন্তু ভালে আহে বস্তু আজিলৈকে বেয়া পোৱা নাই বহুত দেখিছোঁ কিছুমানে বেয়া পোৱা বুলি কয় কিছুমানে ধৰ ফেক আহে বুলি কয় মই আজিলৈকে কিন্তু পোৱা নাই তেনেকুৱা বহুত ভাল আহে আৰু ৰেছপঞ্চো ভাল দিয়ে ধৰ যেতিয়া টাইম দিয়ে তেতিয়াই আহি পায় কেতিয়াবা ফাষ্ট আহি পায় তাৰপিছত বস্তু আজিলৈকে কিন্তু বেয়া পোৱা নাই